অঁ গড়গাঁও পাৱাৰ হাউচ হয়নে অঁ অঁ আমাৰ ইয়াত মানে ট্ৰেঞ্চফৰ্মাৰটো বেয়া হৈছে এতিয়া বহুত দিনে হ'ল কমপ্লেইন কৰি থকা হৈছে ভাল কৰি দিয়া নাই ইয়াত বহুতো অসুবিধা হৈছে কাৰেণ্টটো নথকাৰ কাৰণে ল'ৰা ছোৱালী পঢ়িবলৈ অসুবিধা হৈছে তেনেকৈ চব সকলো কামতে অসুবিধা হৈছে পানীৰ অসুবিধা হৈছে কাৰেণ্টৰ পৰা কাৰেণ্ট নোহোৱা কাৰণে মানে সকলোৱে অসুবিধা হৈ গৈছে এতিয়া পানীটোও পোৱা নাই কাৰেণ্টৰ কাৰণে এতিয়া লাইটৰ অসুবিধাৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব পৰা নাই অঁ এতিয়া আমাৰতো বেলেগ ব্যৱস্থা এতিয়া কৰিবৰ পৰা একো সুবিধাই নাই এতিয়া ট্ৰেঞ্চফৰ্মাৰটোতো লাগিব ই ট্ৰেন্ঞ্চফৰ্মাৰটো সোনকালে কৰি দিবই লাগিব ট্ৰেঞ্চফৰ্মাৰটো নহ'লে মানে আমাৰ এতিয়া কি কেনেকৈ মানুহবিলাকে চলিব এতিয়া সকলোৱেতো নিজৰ ব্যৱস্থা নিজে কৰি ল'ব নোৱাৰে এতিয়া একদম গাঁৱৰ সাধাৰণ মানুহবিলাকে এতিয়া ক'তনো নিজে এতিয়া কৰিব পাৰিব কামবিলাক নিজৰ সুবিধা কৰি ল'ব নোৱাৰে যিবিলাকৰ চোলাৰ আছে তেওঁলোকে ধুনীয়াকে চলিছে বাৰু আজিকালিতো এতিয়া তেলৰ ব্যৱস্থাও নাইকিয়া হ'ল আগতে বোলে এনেকে তেল ব্যৱহাৰ কৰিছিলে লেম লেম জ্বলাইছিলে চাকি জ্বলাইছিলে এতিয়াটো এতিয়াটো তেলৰ একো মানে তেলেই নাইকিয়া হৈ থাকিলে তেলটো বন্ধই কৰি দিলে সেইটো কাৰণে এতিয়া কেনেকৈ কি কৰা যাব কিবা এটা ব্যৱস্থা কৰিব কিবা এটা চিন্তা কৰিব আৰু আপোনালোকে যেনে তেনে মানুহকেইজনক আনিবলৈ চেষ্টা কৰিব

এতিয়া আমাক কমপ্লেইন কৰি থকা আজি দুই তিনিমাহ হ'ল এতিয়া আপোনালোকে এনেকে নকৰিলে মানুহবিলাকে কেনেকে জীয়াই থাকিব তেনেকেতো থাকিব নোৱাৰিব এতিয়া কিবা এটা উপায় কৰিবই লাগিব অঁ এতিয়া ট্ৰেঞ্চফৰ্মাৰটো বেয়া হোৱা কাৰণ আছে মানুহবিলাকে যে চুৰিকে লগায় সেইবিলাক আপোনালোকে ভালকে চকু নিদিয়ে আকৌ মানুহবিলাকে এতিয়া লাইটৰ বিলটো আহে কাৰণে লাইটৰ বিল গধূলি হোৱাৰ লগে লগে লগাব তাঁৰত হাঁকুতি লগাই পিনে কাৰেণ্টটো ব্যৱহাৰ কৰি থাকে তেনেকৈ বেছি প্ৰেচাৰ পোৱা কাৰণেই আমাৰ ট্ৰেঞ্চফৰ্মাৰটো মানে প্ৰ'ব্লেমটো হৈ থাকে বাৰে বাৰে বেয়া হৈ থাকে সেইবিলাক এতিয়া ট্ৰেঞ্চফৰ্মাৰটোতো মানে প্ৰেছাৰটো বেছি ল'ব নোৱাৰে ন লোডটো বেছি হৈ গৈছে এতিয়া সেইবিলাক আপোনালোকে চাব লাগিব এতিয়া সন্ধিয়া সময়তো কোনোৱে নাহে ন চাৰিটা বজাত এতিয়া মানুহবিলাকতো নাহে চাৰিটা বজাৰ হোৱাৰ লগে লগেতো অফিচৰ পৰা মানুহবিলাক যায়গৈ গাঁৱে গাঁৱেতো এতিয়া খবৰ কৰিব নাহে ন কোনে লগাইছে কোনে নাই লগোৱা এতিয়া তেওঁলোকে গাঁৱতটো এতিয়া চাৰিটা বজাততো আন্ধাৰ নহয় ন চাৰিটা বজাত আন্ধাৰ হোৱাৰ লগে লগেহে মানুহবিলাকে হাঁকুতি লগাই কাৰেণ্টটো ব্যৱহাৰ কৰে সেইবিলাকৰ প্ৰতিও অকণমান চকু দিব লাগিব

সেইটোৱেইটো এতিয়া দিনতে যেতিয়া দিনতে যেতিয়া কাৰেণ্টটো মানে ব চাব আহে হাঁকুতি লগোৱাবিলাক হেৰি কৰিব আহে বা বিল নিদিয়াবিলাক উঠাই নিব আহে এতিয়াতো গধূলি হোৱাৰ লগে লগে এতিয়া চাৰিটা বজালৈকে ডিউটি থাকে বুলি চাৰিটা বজালৈকেহে তেওঁলোকে কাম কৰে তাৰপাছতেইতো এতিয়া সন্ধিয়া হোৱাৰ লগে লগেহে মানুহবিলাকে পোহৰটো প্ৰয়োজন হয় তেতিয়া হাঁকুটি লগাই দিয়ে তেতিয়া ট্ৰেঞ্চফৰ্মাৰটো বেয়া হৈ যায় আৰু লোড ল'ব নোৱাৰি পিনে

সেইটোৱেইটো এতিয়া গাঁৱৰ মানুহবিলাকেতো ক'বও নোৱাৰে ন অকলেও মানে হুলস্থুল এটা হৈ যায় তেওঁলোকে মানে কোনো মানিবই নিবিচাৰে তেওঁলোক

সেইটোৱেইটো এতিয়া আমি অঁ এতিয়া আপোনালোকে মানে এটা কৰিব লাগিব আমিতো এতিয়া ধৰক কমিটি থাকিলেও কমিটি মানুহবিলাকেনো সদায়নো কিমান মানুহৰ লগত ক'ব বা কাজিয়া কৰিব বুলি কৰিবই নোৱাৰে দেখোন কাজিয়াই হৈ যায় এতিয়া মানুহবিলাকে নুবুজে তহঁতি বিল দিবি নেকি বুলি কৈ দিয়ে ন আমি এতিয়া বিল দিব নোৱাৰোঁ এতিয়া তহঁতি বিল দি দিবি নেকি তেলটো নাছিলে ন তেল এতিয়া তেল থকা হ'লে আমি চাকি জ্বলালোঁহেঁতেন তেল নাই এতিয়া আমি কাৰেণ্টতোটো আমাক লাগিবই সেইটো কাৰণে এতিয়া মানুহবিলাকে নোৱাৰিছে কমিটিও এতিয়া নোৱাৰিছে তেনেকে কৰিব এতিয়া কমিটিয়ে কমপ্লেইন দিলেও মানে দুদিনমানৰ কাৰণে কেবুলবিলাক লৈ যাব বা কিবা এটা কৰিব আহি পিনাই তাৰপিছত আকৌ লগাই দিয়ে আকৌ তেনেকেই চলি আছে আজি অ'তদিনে তেনেকেই চলি আছে আৰু বেলেগ ব্যৱস্থা বুলিবলে এতিয়া আপোনালোকে এটাই কৰিব লাগিব যিবিলাকৰ কাৰেণ্ট নাই মানে কি পোষ্টবিলাকলে আহিব ন আহে যে তেতিয়া কাৰেণ্টটো যি না নাথাকে ন কাৰেণ্ট মই কেবুল বোলে হেৰি কৰা নাই টনা নাই সেই মানুহঘৰলে সোমাব লাগিব মানে সোমাই পিনাই কি আছে মানে কাৰেণ্টত ব্যৱহাৰ কৰা কি কি আছে সেইবিলাক তদন্ত কৰিব লাগিব নহ'লেতো নহ'ব

ন সেইটো সহযোগ সদায় থাকিব সেইটো কমিটি গঠন কৰাও হৈছে সেইবিলাক মানে সহযোগ থাকিবই আপোনালোকে খালি আগবাঢ়ি আহিব লাগিব সেইটো আমিতো ধৰক ডাইৰেক্টলি দেখাব নোৱাৰোঁ ন ইণ্ডাইৰেক্টলিটো আমি দেখাব পাৰিম মানে পোষ্টবিলাকটোতো নিজেও চাব পাৰে ন নিজেও চাই বোলে কাৰ ঘৰতনো কেবুল টানিছে কাৰ ঘৰত নাই টনা সেইবিলাকতো চাবও পাৰে তেওঁলোকৰ টাইমত যিটো টাইমত তেওঁলোকৰ ডিউটি সেই টাইমটো সেইটো কামো কৰিব পাৰে নহ'লে মানে চ'লাৰটো চ'লাৰটো দিয়াৰ ব্যৱস্থা কৰিব লাগিব প্ৰত্যেককে এতিয়া চ'লাৰটোতো চবে নিজে ল'ব পৰা ব্যৱস্থা নাই সেইটো কাৰণে এতিয়া

সেইটো সেইটো এতিয়া আজি ইমান দিনৰ পৰা সেইটো ব্যৱস্থা বন্ধ কৰিব পৰা হোৱাই নাই মানে সেইটোকে চেষ্টা কৰি থকা হৈছে পৰা নাই তথাপিও আপোনালোকে এইবাৰ সোনকালে যাতে টেঞ্চফৰ্মাটো ভাল কৰি দিয়ে তাৰ চেষ্টা কৰিব এতিয়া মানুহবিলাকৰ মানে কাৰেণ্টটো নথকাৰ বাবে এতিয়া চাপ্লাই পানীটো বন্ধ হৈ গ'ল এতিয়া চাপ্লাই পানীটো বন্ধ হোৱাৰ কাৰণে এতিয়া পুখুৰী পানী খাব লগা হৈছে প্ৰত্যেকৰ ঘৰতেটো ফিল্টাৰো নাই পুখুৰী আছে বহুত দূৰত এতিয়া শুকান দিন খৰালি দিনত এতিয়া পানীও পাবলে দিগদাৰ বহুত দূৰৰ পৰা পানী আনি পানী এতিয়া কিমান পানী ব্যৱহাৰ কৰিবলগীয়া হয় পানীটো বহুত পানী প্ৰয়োজন হয় এতিয়া

অঁ সেইখিনি ঘৰৰ মানুহে নকৰে মানে নকৰেতো নকৰে মানে এনে মানুহ আহে যদিও তাৰমানে তেতিয়াও কাটিব নিদিয়ে তেওঁলোকে ঘৰৰ মানে গছ গছনিবিলাক কাটিব নিদিয়ে সেই তেনেকৈ হয়